অঁ এইটো ফুলেশ্বৰী হাইছেণ্ডেৰী স্কুলত লাগিছেনে বাৰু হয় মেম মই আপোনালোকৰ স্কুলত ক্লাছ নাইনত এডমিশ্যন ল'ম বুলি ভাবিছিলোঁ ত' প্ৰচেছটো কেনেকৈ কি আছে অকণমান জনাই দিব নেকি কি কি কৰিব লাগিব এডমিশ্য়ন ল'বলৈ হ'লে অঁ

অঁ এনেকৈ সেইখিনি পাতে আন এতিয়া মই যোনখন স্কুলৰ পৰা তাৰমানে ওলাই আপোনালোকৰখনত এডমিশ্যন ল'ম বুলি ভাবছোঁ সেইখনৰ কিবা ডকুমেণ্টছ কিবা লাগিবনি তাত দিবলৈ চাৰ্টিফিকেট হওক বা মাৰ্কশ্বিট চাৰ্কশ্বিট কিবা কিবি

অঁ

অঁ ঠিক আছে বাৰু থেংক ইউ